আমাৰ অসমত যিহেতু বিভিন্ন ধৰ্মাৱলম্বী লোকসকল বাস কৰে বা বিভিন্ন ধৰ্মৰ ধৰ্ম পালন কৰা লোকসকল থাকে তা তাৰ কাৰণে আমাৰ ইয়াত ব বহুকেইটা উৎসৱ পালন কৰা হয় বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ অসম আৰু অসমৰ অসমীয়া লোকসকলে বিশেষকৈ পালন কৰে বিহু বিহু বুলি ক'বলৈ গ'লে অসমৰ অসমীয়া প্ৰত্যেকজন লোকেই পালন কৰে বিহু তিনিটা তিনিটা বিহুক প্ৰথম বিহুটো হৈছে বহাগ বিহু তাৰ পিছত আহিব কাতি বিহু তাৰপিছত হৈছে মাঘৰ বিহু বহাগ বিহুক ৰঙালী বিহু নামেৰেও জনা যায় আৰু বহাগ বিহুত সৰু পৰা ডাঙৰলৈকে সকলোৱে নাচ গান কৰে ফুৰ্তি কৰে বিহু মাৰে হুঁচৰি গায় এ বিহুৰ নাম বিহু নাম গায় বিহুৰ আগদিনাখন গৰু বিহু হয় হয় গৰু বিহু দিনাখন গৰু গা ধোৱাই লৈ মাহ হালধি সানি লৈ পিঠা খোৱাই ফুট দিয়ে হালধিৰে গা ধোৱায় নদীত নি তাৰ পাছতে মা মাখিলতিৰে কোবাই কোবাই গৰুজনী ঘৰলৈ অনা হয় যাৰ কাৰণে কোৱা হয় যে গৰুৰ ৰোগ নাশ হয় বা গৰুৰ দীৰ্ঘায়ু হয় যিহে যিহেতু আমাৰ অসমীয়া সমাজত গো পালন কৰা হয় গৰু পালন কৰা গো পালন বুলি কোৱা হয় গো পূজা কৰা গুৰুক পূজা কৰা হয় সেই দিনটোতে অসমীয়া সমাজত এনেকৈ কৰা হয় আৰু গৰু যিহেতু অসমীয়া সমাজত বহুত ভাল বুলি ভাবি পেলাই পূজা কৰে ধুনীয়াকৈ বিহুত বিহুৰ আগদিনাখন কৰা হয় তাৰ পিছতহে গৰু বিহুৰ পিছদিনাখনহে আমাৰ বহাগ বিহু নিয়ম পালন কৰা হয় বহাগ বিহুত হুঁচৰি গায় সন্ধিয়া হুঁচৰি জোৰে তাৰপিছত গৰু বিহু গধূলি হুঁচৰি জোৰে এক্সোৱেলি তাৰপিছতে গৰু বিহু হুচৰি জোৰি পেলাই পিছদিনাখনৰ পৰা মানুহৰ ঘৰে ঘৰে প্ৰত্যেকৰ ঘৰে ঘৰে বিহু বিহু মাৰে বি প্ৰত্যেকজন লোক যায় একেলগে হৈ পেলাই যায় হুঁচৰি গায় বিহুৰ নাম গায় এনেকৈ পালন কৰে তাৰপাছতে বিহুত বিহুৰ দিনাখন সৰুৱে ডাঙৰক ভৰি চুই সেৱা কৰি গামোচা দিয়া হয় আৰু গামোচা গামোচা আৰু জাপি হৈছে অসমীয়া সমাজৰ মান আৰু সন্মান বুলি ধৰা হয় গামোচাখন হৈছে মৰম আৰু চেনেহতে হওক বা সন্মানতে হওক ডাঙৰক দিয়া হয় বা সমনীয়াক দিয়া হয় বা সৰুজনেও লোৱা হয় গামোচা ববলৈ বিশেষকৈ পকোৱা সূতা ব্যৱহাৰ কৰা হয় ৰঙা ৰঙা সূতাৰে আচোৰ দি ৰঙা সূতা দি ফুল তুলি পেলাই গামোচা মাটিশালত তাঁতশালত বোৱা হয় আমাৰ বোৱানীসকলে অসমীয়া জীয়ৰী বোৱাৰীয়ে বয় আৰু অসমত যথেষ্ট পৰিমাণে পোৱা যায় বা ব্য়ৱহাৰ কৰা হয় গামোচা গামোচা গামোচা গামোচা হৈছে আমাৰ অসমীয়াৰ মান মান বুলি ধৰা হয় আৰু জাপিও হৈছে জাপি আমাৰ উপহাৰ হিচাপেও দিয়া হয় বা অসমীয়া লোকসকলৰ ঘৰত থাকেই বা বিহুতো আমাৰ বিহুত নাচিবলৈ হ'লেও জাপি লৈ হাতত জাপি লৈ কঁকাল ভাঙি নাচনীয়ে নাচে তাৰপাছতে হৈছে আপোনাৰ কাতি বিহু কাতি বিহুত কাতি বিহু হৈছে খেতি বাতিৰ লগত জড়িত বিহু কাতি বিহুত কাতি বিহুত লোকসকলে পথাৰত গৈ পেলাই লখিমী বা ঘৰৰ গৃহস্থৰ পুৰুষ বা মহিলা দুইগৰাকীয়ে যায় পৰাপক্ষত নহ'লেও কোনো এগৰাকী গৈ পথাৰত চাকি জলায় আৰু সন্ধিয়া আহি ঘৰত ঘৰত তুলসী তলত চাকি জ্বলায় তুলসী তলত কোৱা হয় যে তুলসীৰ তলে তলে মৃগ পহু চৰে তাকে দেখি আমাৰ শৰধনু ধৰে এনেকৈ কোৱা হয় এনেকৈ গাই পেলাই তুলসীৰ তলত সৰু সৰু ল'ৰা ছোৱালীয়ে মাহ প্ৰসাদ এনেকৈ কৰি খোৱা হয় আৰু খেতিৰ দীঘ খেতি ভাল হ'বলৈ ফচল ভাল হ'বলৈ এনেকৈ কোৱা হয় আৰু কাতি বিহুৰ নিয় নিয়ম বুলিবলৈ বিশেষ তেনেকৈ নাই আৰু মাঘৰ বিহু মাঘৰ বিহু হৈছে ভোগালী বিহু ভোগৰ আনন্দ আচলতে ভোগ বুলি ক'বলৈ গ'লে যথেষ্ট খোৱা বোৱা বস্তু মাঘৰ মাঘৰ মাহটোত উপলব্ধ হয় মাঘ মাহত কাঠ আলু মাটি মাহৰ নতুন চাউলৰ ভাতকে আদি কৰি মাছ মাংস বা তেলাল হাঁহ মূৰ্গী সেইবিলাক আমাৰ থাকে এনেকৈ আমাৰ ভোজ ভাত খোৱা হয় মেজি জ্বলোৱা হয় মেজি হৈছে আমাৰ খৰিৰ খেৰিৰে ওখকৈ এটা দম সাজি পেলাই মেজি বুলি ধৰা হয় তাক মেজিৰ জুই বুলি দি পেলাই জুই সেইদিনাখনৰ পৰা শীতক আচলত শীত যাবৰ কাৰণে তেনেকৈ কৰা হয় শীত শীতকাল যাবৰ কাৰণে তেনেকৈ আচলতে আমাৰ এটা বিহু কৰা হয় বিহুতে আৰু বিহুৰ আগদিনাখন ভেলাঘৰ ভেলাঘৰ বুলি কোৱা হয় ভেলাঘৰ ওচৰ চুবুৰীয়াই লগ লাগি সাজে বাঁহ আৰু নৰা এনেকৈ নৰা পথাৰত যিহেতু আঘোণ মাহত ধান কাটে তাৰপিছত যিখিনি নৰা থাকি যায় সেই নৰাখিনি কাটি আনি থৈ দিয়া হয় সেই নৰাখিনিৰ পৰা বেৰ সাজি পেলাই বা ওপৰত দিয়া চালিখনো নৰাৰে বনোৱা হয় আৰু সেই ঘৰটোত সকলোৱে মে মেজি দিনা থাকে বা মেজিৰ আগদিনাখন সকলোৱে তাত ভাত ভোজ ভাত খাই কৰি থাকে থাকি পেলাই পিছদিনাখন আহে ধুনীয়াকৈ সেই ঘৰটো সাজি থাকিব পৰাকৈ লয় তাতে মেজিৰ জুই জ্বলায় তাৰপিছতে মেজি জ্বলো জ্বলাই শেষ হোৱাৰ পিছত ভেলাঘৰটো ভাঙি পেলোৱা হয় বা জ্বলাই দিয়ে কিছুলোকে জ্বলাই দিয়ে মই জ্বলাই দিয়ে বুলি ক'ব বিচৰা নাই বিশেষকৈ ভাঙি পেলায় সেই মেজিৰ ঘৰটো সেই দুদিনমা দুদিনৰ কাৰণেহে যিহেতু থাকে তাৰপিছত আৰু মেজিঘৰটো ৰখা নহয় এনেকৈ যথেষ্ট নিয়ম আছে তাৰপিছতে আমাৰ মিচিংসকলৰ মই এতিয়া বিহুটো সামৰিছোঁ আৰু তাৰপিছত কৈছো মই আমাৰ আৰু আছে আমাৰ জাতি জনগোষ্ঠীয় বহুলোক আছে বহুলোক আছে বহুখিনি আছে তাৰ মাজতে হৈছে মিচিংসকল মিচিংসকলৰ আলি আই লিগাং পতা হয় আলি আই লিগাং মানে হৈছে খেতিৰ আচলতে বীজ বীজ সিচা দিন বা বীজ সিচা উৎসৱ বুলি ক'ব পাৰি সেই উৎসৱত আচলতে তেওঁলোকে প্ৰথম বুধবাৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোতে তেওঁলোকে পূজা কৰে পূজা কৰি পেলাই তেওঁলোকে ভা এইটো পূজা কৰে যে আমাক খেতি খেতি পথাৰত পোক পৰুৱাই নাখাবলৈ বা ভগৱানে যাতে ভালকৈ দিয়ক বা আমাৰ শস্যখিনি যাতে ধুনীয়াকৈ হয় ইয়াৰ কাৰণে ধুনীয়াকৈ তেওঁলোকে খাই ভাত এসাজ খাই সেইদিনাখনে গুটি সিচাটো আৰম্ভ কৰে তাৰপিছতে ৰবিশস্য আৰম্ভ কৰে তেওঁলোকে খেতিৰ দিনত এইখিনিকে কৰে আৰু তেওঁলোকে ঐনিতম নাচে যিহেতু ঐনিতম নাচে তেওঁলোকে চাদৰ মেখেলা পিন্ধে ৰঙা সেউজীয়া আৰু কলা ৰঙৰ পিন্ধিবলৈ দেখা পোৱা যায় বা মই দেখিছো তেনেকুৱা ৰঙৰ পিন্ধে তেওঁলোকে আৰু যথেষ্টখিনি খোৱা বোৱা ক্ষেত্ৰত হৈছে গাহৰি বা ছাই আপং বুলি কয় তেওঁলোকৰ পৰম্পৰাগত খাদ্য এ তেওঁলোকৰ আৰু সাঁজ বুলি কয় বা লাওপানী বা এনেকৈ ধৰণে কয় সেইখিনি বস্তু খাই বা পূজা কৰে তেনেকুৱাখিনি তেওঁ তেওঁলোকে সেইখিনি দেৱৰস বুলি ধৰি পেলাই কৰে বা আৰু আছে আমাৰ বহুত আছে আমাৰ আহোমসকল আছে আহোমসকলে কৰে আহোমসকলে কৰে মে ডাম মে ফি মে ডাম মে ফিটো হৈছে খুব এটা ভাল অনুষ্ঠান বা উৎসৱ বুলি ক'ব পাৰি আহোমসকলক চব সকলোতকৈ ডাঙৰ উৎসৱ তেওঁলোকে সেই দিনটোত মৃতকক পূজা কৰে মৃত ব্যক্তিজনক পূজা কৰে তেওঁলোকে সেই দিনটোত কয় যে মৃত ব্যক্তিজনৰ পৰা আশীৰ্বাদ বিচাৰে যে কুশলে থাকিবলৈ মঙ্গলে থাকিবলৈ আশীৰ্বাদ কৰা য'তেই আছা তাৰপৰাই কৰা এনেকুৱা ধৰণকে কৰা হয় তাৰ পিছতে তেওঁলোকে সেই দিনটোতে আমাৰ আহোমসকলে যিহেতু পূজা কৰে ফুৰালুং কৰা হয় বুলি কয় আমাৰ পূজাটোক আহোমসকলৰ মাজত কোৱা হয় ফুৰালুং তেওঁলোকে ফুৰালুং কৰে সেইদিনাই আৰু তাত গাহৰি কুকুৰা এদ আদি কৰি তেনেকৈ দেৱৰস দিয়া হয় বা সাঁজ দিয়া হয় বুলি হোৱা হয় বা তেনেকৈ দি পেলাই সেইখিনি নিয়ম কৰা হয় আৰু হৈছে খ্ৰীষ্টমাচ খীচ আমাৰ অসমত যথেষ্ট খ্ৰীষ্টান মানুহ আছে তেওঁলোকে খ্ৰীষ্টমাচ কৰে পঁচিছ ডিচেম্বৰ তালিখে তাৰিখে তেওঁলোকে খিচমাছ পালন কৰে আমাৰ ইয়াত প্ৰত্যেকটো অনুষ্ঠানত প্ৰত্যেকজন ব্যক্তিয়ে জড়িত বুলিব পাৰি যিহেতু ম সকলোৱে সকলোকে বহুত ভাল পায় বা আন্তৰিকতা আছে তেওঁ সেই মৰ্মে সকলো সকলোলৈকে যায় আও খ্ৰীষ্টমাচত ভাল লাগে আচলতে বৰদিন বুলি কোৱা হয় বৰদিনত ভাল লাগে বৰদিনত শুক্ৰবাৰত পৰে যিহেতু পঁচিছ ডিচেম্বৰ শুক্ৰবাৰ হয় সেই হিচাপে তেওঁলোকে বহুত আচলতে লোকসকলক মাতে বা যায় সেইদিনা সকলোৱে কেৰল বাজে কেৰলৰ কেৰলৰ ধ্বনি সকলোৱে শুনি পেলাই মনত ভাল লাগে সেই অনুষ্ঠান মৰ্মে তেনেকৈ যায় ঈদ হয় ঈদত আপোনাৰ এটা ৰমজান ঈদ হয় এটা কোৰবানী ঈদ বুলি কোৱা হয় সেনেকৈ দুটা ঈদ হয় আমাৰ এই অঞ্চলত যথেষ্ট মুছলমান ধৰ্মীয় লোকসকল আছে তেওঁলোকে ঈদ পালন কৰে সে সেই ঈদতো বহুলোক জড়িত হয় তেওঁলোকে ইফতাৰ কৰে সমূহীয়া ইফতাৰ হয় তাতো যায় বা দেখিছো ভাল হয় খুব দিপাৱলী বুলি ক'বলৈ গ'লে দিপাৱলীত আমাৰ সকলো ধৰ্মীয় লোকেই পালন কৰেই ফটকা আটচবাজীৰ শব্দ খুব ধুনীয়াকৈ চাকি জ্বলায় মাটিৰ চাকি যিহেতু তেল দি মাটিৰ চাকি জ্বলায় মাটিৰ চাকি জ্বলাই পেলাই যথেষ্টখিনি লোকৰ আগমণ হয় বা আলহী আহে বা আলহী মা আমন্ত্ৰণ কৰে বা সেইদিনাখনেই পোহৰৰ উৎসৱ দিপাৱলী বুলি কোৱা হয় পোহৰ হৈ যায় সেইদিনাখন আন্ধাৰ বুলিবলৈ নাই আকাশত আটচবাজীৰ পোহৰ তাৰপাছতে ঘৰৰ সন্মুখত বা পদূলিত বা সকলোতে চ সকলোৱে জ্বলায় চাকি বন্তি জ্বলাই সকলোৱে দুখ দুৰ্গতি নাশ কৰক মঙ্গল কৰক এনেকৈ কোৱা হয় আৰু আমাৰ দেৱী দূৰ্গা মা দূৰ্গা মা যিহেতু অক অক্টোবৰ মাহত বা আহিন মাহত অসমীয়া মতে আহিন মাহত পতা হয় পূজা দূৰ্গা পূজা দূৰ্গা পূজা আহে দূৰ্গা মায়ে ধৰালৈ নামি আহে বুলি কোৱা হয় তাতকৈ আগত এসপ্তাহৰ আগত মহালয়া পতা হয় মহালয়াত মহালয়াৰ যথেষ্ট নিয়ম আছে বা লোকসকলে দেৱী দূৰ্গা মা সেইদিনা ধৰালৈ নামি আহে বুলি কয় আৰু দেৱী মাৰ আশীষ ল'বলৈ ৰাতি বাৰ এক বজা বাৰটা বাৰ এক বজাৰ পৰা লোকসকল ৰাস্তালৈ ওলাই আহে ৰাজপথতে ওলাই আহে দেৱী মাৰ চৰণ চুম বুলি বা দেৱী মাৰ অকণমান আশীৰ্বাদ ল'ম বুলি এনেকে আহে আৰু তা তাৰ পাছতে হয় পূজা পূজা পূজা ষষ্ঠী সপ্তমী অষ্টমী নৱমী দশমী দশমী দিনা বিসৰ্জন দিয়া হয় ষষ্ঠীৰ দিনা দেৱীক পাতত তোলা হয় অষ্টমী নৱমীত হৈছে সৰু বলি বৰ বলি আৰু অষ্টমী নৱমী নৱমী দিনা হৈছে নৱমী দিনা হৈছে জিৰণি বুলিও ধৰা হয় সেই মৰ্মে দেৱী সেইদিনা জিৰণি লয় বুলি কয় আৰু তেনেকৈ বহু ক্ষেত্ৰত আচলতে বলিৰ প্ৰথাও আছে নাই বুলিব নোৱাৰি যিহেতু আছে বহুলোকে মানে বা কৰে এনেকেই চলি আছে এইখিনি আমাৰ পৰম্পৰাই বুলিব পাৰি কিছু লোকৰ সকলোৱে নকৰিলেও কিছুলোকে কৰে তেনেধৰণে আগবাঢ়িছে আমাৰ অসমীয়া সমাজখন বহুত টনকীয়াল বুলিব পাৰি বহু ক্ষেত্ৰত ধৰ্মীয় অনুষ্ঠানবোৰ খুব সুচাৰুৰূপে পালন কৰে ভাল লাগে এখ এখন খুব ধুনীয়া ৰাজ্য খুব ধুনীয়াকৈ থাকে সকলো লোকৰ লোকেই আচলতে খুব ভালকৈ ব্যৱহাৰ কৰে ভালকৈ থাকে এনেকৈ আগবাঢ়িছে আৰু দূৰ্গা পূজা হৈ যোৱাৰ অলপ দিনৰ পিছতেই আকৌ বহুখিনি আহে আচলতে বহুত হৈ যোৱা অলপ দিনৰ পিছতেই বহু উৎসৱ আহে তাৰ বুলিবলৈ পিছতেই আহি যায় আচলতে বহাগৰ বিহু বহাগৰ বিহু বহাগৰ বিহু আহিলেই কুলি কেতেকীৰ মাত আহে কুলি কেতেকীৰ চিঞৰ বাখৰ আৰম্ভ কৰে চিঞৰিবলৈ আৰম্ভ কৰে তেতিয়াই আচলতে অসমীয়াৰ কাৰণে বিহুৰ আগমণ বুলি ধৰা হয় অসমীয়া সমাজত বিহু বহাগৰ মাহটোত বা প্ৰথম সপ্তাহত বিহু বুলিয়ে যোৱা হয় বিহু হৈছে সাত বিহু বুলি ধৰা হয় অসমীয়া সমাজত সাতটি বিহু আছে সাত বিহু সাত বিহু নামেৰে জনা যায় অসমত অসমীয়া সা সাত দিনত বহাগৰ বিহুয়ে আচলতে সাতদিন বুলি ধৰা হয় সাতবিহু বুলি কোৱা হয় সাতবিহু বুলি কোৱা হয় তাতে বহুতখিনি ধুনীয়াকৈ পালন কৰা হয় ৰঙৰ উৎসৱ ফাকুৱা ফাকুৱা হৈ গৈছে ফাকুৱাৰ খুব ধুনীয়া হয় ফাকুৱাৰ দৌল উৎসৱ বুলি কোৱা হয় ৰঙেৰে ৰঙীণ হয় ৰঙে ৰঙীণ হৈ যায় আচলতে ফাকুৱা ফাগুণ মাহত পতা হয় ফাকুৱা হৈছে ফাকুৱা হৈছে ৰঙ ৰঙৰ আনন্দ আচলতে ইজনে সিজনৰ ৰঙ দি পেলাই জীৱনলৈ ৰঙ আহিবলৈ সুখ শান্তি আহিবলৈ সমৃদ্ধি আহিবলৈ আচলতে আগমণ কৰা হয় ৰঙৰ আৰু বসন্ত কাল যিহেতু আহিছে বসন্ত কালত যাতে বসন্তৰ বসন্ত নাহে বা বসন্ত নহ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰং হাতত তুলি লোৱা হয় বা বোকা খেলা হয় বা পানী ছটিওৱা হয় এনেকুৱা ধৰণৰ খেল কিছুমান বা এটা অনুষ্ঠান বা ধৰ্মীয় ৰীতি নীতি বুলিয়ে ক'ব পাৰি এইখিনিয়ে কৰা হয় এনেকুৱা আৰু বহুখিনি আছে